হেল্ল' হয় দাদা আপোনালোকৰ ইমান দেৰি হৈছে যে চাৰে দহ বজাত আপোনালোকে আহি পোৱা কথা আছিলে মই গৈ পাব লাগে চাৰে বাৰ বজাত ইমান পলম হ'লেতো মোৰ অসুবিধা হয় আৰু হয় আপোনালোকৰ বিশ্বাসযোগ্যতাটো এনেকৈ কেনেকৈ থাকিব বাৰু মই অথনিৰ পৰা আধা ঘণ্টা সময় ৰৈ আছো এখন গাড়ী অৰ্ডাৰ বুক কৰাৰ পিছত এনেকৈ ৰৈ থকাটো কিমান দিগদাৰ বাৰু আপোনালোক আহিব বুলিতো বেলেগ গাড়ীও লোৱা নাই এনেকুৱা হ'লে অসুবিধা হয় কি কাৰণে ইমান দেৰি হৈছে বাৰু জনাব নেকি যদি ট্ৰেফিক জামেই হৈছে অন্ততঃ আপোনালোকে জনাই দিব লাগে আৰু ইয়াতকৈ দেৰি হ'লে মই ৰৈ থাকিব নোৱাৰিম কিন্তু বেয়া নাপাব এনেকৈ কিন্তু আপোনালোকৰ বিশ্বাসযোগ্যতাটো হেৰাই যাব দেই ঠিক আছে এতিয়া মই কেব কেনচেল কৰি দিছো দেই মই বেলেগতে গৈছোগে